হেল্ল' অহ জ্যোতি কি কৰি আছা কি কৰি আছা ঘৰতে আছোঁ ঘৰতে ওম

অ ঠিক আছে পাৰিম বাৰু যাবলৈ কি ল'ব আছিলে অ তাতে ভাল হ'ব ভাল কুৱালিটিৰ কাপোৰো পোৱা যাব একে এক অ যাম যাম কেইটামান বজাত যাবা মইতো অ অ ঠিক আছে ওম তাৰপিছত ঘূৰি মেলি কি কি ল'ম বুলি ভাবিছা মেখেলা চাদৰ ল'বা নেকি মই দুটামান ল'ব লগা আছিলে মোৰ হাজবেণ্ডৰ কাৰণে ওম ঠিক আছে শুনিছোঁ শুনিছোঁ গৈছিলোঁ যোৱাটো অ কাপোৰ ভাল অ ঠিক আছে তাত যাম কাপোৰ চাপোৰ বজাৰ কৰি মেলি বাহিৰত খানাটো খাই আহিম চাগৈ ন'